সাধাৰণতে দুপৰীয়া আৰু ৰাতি সাঁজৰ বাবে কি ৰান্ধে মানে আমাৰ ইয়াত অসম যিহেতু অসমতটো ধৰক এতিয়া ভাতেই চলে বিশেষকৈ দুপৰীয়া আৰু ৰাতি ভাতৰ বাদে বেলেগ মানুহে নাখায় দিয়কচোন অসমত অসমীয়া মানুহে আৰু যোনবিলাকৰ ধৰক অলপ বেমাৰ আজাৰ আছে বেমাৰ আজাৰ মানে কি যোনবিলাকৰ অলপ ফেটি হয় বা তেওঁলোকে ৱেইট লচ কৰিব বিচাৰিছে ৱেইট লুজ কৰিব বিচাৰিছে যোনবিলাকে ধৰক জিম ছিম কৰি আছে পেট যাতে নাবাঢ়ে সেইটো কাৰণে যদি ধ্য়ান ৰাখে তেওঁলোকে হয়তো হয় ৰাতি মেক্সিমামে ৰুটি খায় দুপৰীয়াটো ভাত খায়েই কাৰণ ৱান টাইমটো আপোনাক ভাত লাগিবই কাৰ্বহাইড্ৰেটটো মানুহক শৰীৰত লাগে গতিকে কি ৰান্ধে মানে আচলতে ক'ব গলে সাধাৰণতে দুপৰীয়া গৰম দিনত পৰাপক্ষত টেঙা আঞ্জা খাই খুব ভাল লাগে টেঙা আঞ্জাটো খুব ভাল লাগে খায় দুপৰীয়া গৰম দিনত বিশেষকৈ ধৰক তাৰ শাকৰ টেঙাই হওঁক মাছৰ টেঙাই হওঁক বা মগু দালিৰ টেঙাই হওঁক মাটি মাহৰ থেকেৰা বা ঔ টেঙা দিয়া টেঙাই হওঁক এনেকুৱা ধৰণৰ কিছুমান ব্য়ঞ্জন খুবেই পছন্দ সকলোৱে পছন্দ কৰে আচলতে গতিকে তেনেকুৱা তেনেকুৱা মানে এটা হেৰি ৰেচিপি হ'লে খুব ভাল লাগে খায় আৰু শাকৰ টেঙা মানে জেনেৰেলী বৰ চৰ বৰ বনাই পেলাই যিটো শাকৰ টেঙা বনোৱা যায় সেই শাকৰ টেঙাটো গৰম দিনত খায় খুবেই ভাল লাগে আৰু অলপ অসমীয়া খাদ্য় যেনেকৈ বেহুৱা বাঁহৰ গুৰা তাৰপিছত আপোনাৰ ৰৌ মাছৰ পিটিকা বেঙেনা পিটিকা পোৰা বেঙেনাৰ পিটিকা এনেকুৱা ধৰণৰ কিছুমান গৰম দিনত দুপৰীয়া খুব ভালপাওঁ মানে মোৰ প্ৰিয় মোৰ বুলিয়েই নহয় আচলতে প্ৰতিজন অসমীয়া মানুহৰে এইটো প্ৰিয় খাদ্য় বুলিয়ে ক'ব লাগিব কাৰণ প্ৰতিজন অসমীয়া মানুহৰ কাৰণে এইকেইটা একেবাৰে জিভাৰ পানী পৰাৰ দৰে লাগে মানে শুনিলেই যেন জিভাৰ পানী পৰি যাব তেনেকুৱা ধৰণৰ এটা উপলব্ধি হয় যিকি নহওঁক দুপৰীয়া সাধাৰণতে তেনেকুৱা খায় ভালপাওঁ আৰু তেনেকুৱা মানে ৰন্ধাও যায় আমাৰ ঘৰত যেতিয়া খুব গৰম পৰে তেতিয়া আমি ধৰক এই জলা মছলা এইবিলাকে একেবাৰে কম খাওঁ নিৰামিষভাবেহে ব্য়ৱহাৰ কৰোঁ আমি গৰম পৰিলে গৰম পৰিলে ধৰক এনেকুৱা অসমীয়া খাদ্য়বিলাক যিমান পাৰোঁ আমি সিমান তেনেকৈ খাবলৈ চেষ্টা কৰোঁ বিশেষকৈ মাছটো দুপৰীয়া বেছি খোৱা যায় গৰম পৰিলে মাংস চাংস তেনেকৈ মই মচলা দিয়া বস্তু নাখাওঁ আৰু মাছ বনোৱা যায় মাছৰ ধৰক লাউ লাউ আলু বিলাহী এনেকৈ মাছ বনোৱা যায় কেতিয়াবা আৰু কেতিয়াবা জিকা দি জিকা চিকা দি পেলাই মানে মাছ বনোৱা যায় আকৌ কেতিয়াবা ধৰক পনৰৌৱা শাক আমাৰ ঘৰতে আছে পনৰৌৱা শাক দি টেঙা আঞ্জা বনোৱা যায় কেতিয়াবা আকৌ শাকৰ টেঙা বনো বনোৱা যায় ধৰক বিভিন্ন ধৰণৰ শাক মিহলি কৰি আৰু তেনেকুৱা টেঙা আঞ্জা এখন বনাই মাছেৰে সৈতে তৃপ্তিৰে এসাঁজ খাওঁ দুপৰীয়া মেক্সিমাম আৰু যদি কেতিয়াবা ধৰক নিৰামিষ হয় নিৰামিষ হ'লে ধৰক আমাৰ ব্যঞ্জনবিলাক খুবেই বেছিকৈ থাকে যেনেকৈ ধৰক মগু দালি মগু দালি টেঙা আঞ্জা তাৰপিছত হৈ গ'ল আপোনাৰ ধৰক শুকান চবজী পনীৰটো ৰাখোঁ ঘৰত তাৰপিছত ধৰি লওক বাহঁৰ গুড়া বেহুৱা আৰু তাৰমানে আপোনাৰ এনেকুৱা নিৰামিষ হ'লে আমি আকৌ এটা কাম কৰোঁ কি যদি মাছৰ সৰু মাছবিলাক যে যেনে মোৱা মাছ মোৱা মাছ হওঁক পুঠি মাছ হওঁক সৰু সৰু সেইটো আমি অলপমান আনি পেলাই সেইটো পিয়াঁজ জলকীয়া দি পুৰা ফ্ৰাই কৰি পেলাই চাটনি হিচাপত খাওঁ মানে ফ্ৰাই কৰি পেলাই চালাদ যেনেকৈ আমাৰ খোৱা যায় ধৰক সেই তেনেকৈ মানে ফ্ৰাই কৰি পেলাই পিয়াঁজ জলকীয়া সৰহকৈ দি তেনেকৈ খাওঁ টেঙা দালিৰ লগত খুবেই মানে খুবেই ভাল লাগে আৰু আপোনাক কি কম মানে ইমান ধুনীয়া এটা মানে হেৰি মিক্স হৈ যায় নহয় টেঙা দালি আৰু এনেকুৱা চব্জিৰ লগত সেইটো বস্তু খায় আপোনালোকে যদি খোৱা নাই তেতিয়াহ'লে এদিন খাই চাব খুবেই খুবেই ধুনীয়া লাগে মানে এইটো একদম ভাষা নাই মানে বুজাবলৈ আৰু গৰৈ মাছৰ পিটিকাটো হ'লেতো আৰু কথাই নাই আলু পিটিকা থাকেই আমাৰ বেঙেনা পিটিকা থাকেই গতিকে এটা দুপৰীয়া টেঙা আঞ্জা দি বনোৱা টেঙা টেঙা দালি বনালে আমি বনালে আমি তেনেকৈ অকণ ডাঙৰ অকণমান দীঘলীয়া হৈ যায় আৰু আইটেমবিলাক কিন্তু হলেও খুব ভাল লাগে খাই মানে দুপৰীয়া দুপৰীয়া সাঁজটো আচলতে ক'ব গলে ৰাতিতকৈ বেছি ভালহে লাগে গৰম দিনত আৰু ৰাতি আচলতে মই মানে ক'লে ভাবিব কি ই বেছিকৈ কৈছে অকণমান কিন্তু তেনেধৰণৰ কোনো কথা নাই আচলতে ৰাতিৰ সাঁজটোত মই নিৰামিষ একেবাৰেই খাব নোৱাৰো কাৰণ ৰাতি ধৰক এতিয়া টেঙা দালি টেঙা বস্তুজাতীয় বস্তু খাবলৈ মন নাযায় দিয়কছোন ৰাতি আৰু প্ৰায় মানুহে নাখায়ো তেনেকৈ দুপৰীয়াহে খায় মানে এইটো বেছি আমোদ পোৱা বস্তু আৰু টেঙাজাতীয় বস্তুটো ৰাতি সেইটো কাৰণে মই নাখাওঁ ৰাতি মোক আচলতে মাংস অকণ হ'লেও লাগ মোক লাগেই মানে একেবাৰেই মই ৰাতি নিৰামিষ খাব নোৱাৰো সেইটো কাৰণে মই ৰাতিৰ সাঁজটোত আচলতে প্ৰায় মাহটোত আপুনি যদি ক'বলৈ যাওঁ মাহটোত বিশ দিনৰ ওপৰত মাংসই মই ৰাতি খাওঁ আৰু তাৰ ভিতৰত কেতিয়াবা ধৰক কণী তৰকাৰীও বনাওঁ ডিমৰ তৰকাৰী তাৰপিছত কেতিয়াবা ধৰক মাছ দুপৰীয়া যেতিয়া কেতিয়াবা ধৰক ৰৌ মাছ থেকেৰা মাছ এনেকুৱা ডাঙৰ মাছ আনো তেতিয়া অলপ তিনি চাৰি পিছমান থৈ দিওঁ সেইটো আকৌ ধৰক জলা আঞ্জা বনাওঁ পিছত জলা আঞ্জা বনাওঁ সেইটো ৰাতিৰ কাৰণে ৰাতি আকৌ আপোনাৰ টেঙা দাইল টেঙা আঞ্জাটো নাখাওঁ আৰু মানে এইটো দুপৰীয়াৰ কাৰণেহে বনোৱা যায় ৰাতিৰ সাঁজটোত আকৌ মাছ থাকি গ'লে জলা আঞ্জা দি বনাই খাওঁ কিন্তু যদিহে নাথাকে তেতিয়াহলে ধৰক মাংস আলুৱে হওঁক মাংস মানে কি আৰু মোৰ প্ৰিয় মাংস বুলি ক'ব গ'লে ছাগলী মাংসটোৱেই ছাগলী মাংসটো খুব বেছি প্ৰিয় ছাগলী মাংসৰ পিছতে বেছিকৈ মানে এক্সুৱেলী আচলতে ব্ৰয়লাৰ যোনটো ব্ৰয়লাৰটো আমি ভাতৰ লগত তেনেকৈ জোল বনাই নাখাওঁ ফ্ৰাই কৰি পেলাইহে খাওঁ ব্ৰয়লাৰ ৎবৰৈলেৰং কিবা এটা মানে জোল বনালে গোন্ধ এটা পাওঁ আমাৰ ঘৰৰ মানুহেও পাই সেইটো কাৰণে মানে তেনেকৈ খোৱা নাযায় ব্ৰয়লাৰটো ফ্ৰাই কৰি খোৱা যায় কেতিয়াবা কেতিয়াবা ছাগলী মাংস খাওঁ লোকেল খাওঁ আৰু হাঁহৰ মাংসটোও আনো ৰাতি তেনেকৈ খাওঁ গৰমত বেছি নাখাওঁ বাৰু গৰমত আমি লোকেলটোৱে খাওঁ বা প্ৰিফাৰ কৰোঁ ঘৰত এতিয়া চবৰে ঘৰৰ মানুহৰ প্ৰেচাৰ আছেতো গতিকে সেই প্ৰেচাৰৰ কাৰণে আমি লোকেলটোৱেই খাওঁ গতিকে সেই তেনেকৈ আমাৰ খোৱা বোৱাতো দুপৰীয়া ৰাতিৰ সাঁজটো তেনেকে ৰান্ধি বাঢ়ি আমি একলগে উপভোগ কৰোঁ আৰু